হয় মোৰ প্ৰিয় সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ এখন উপন্যাস হৈছে মিৰি জীয়ৰী আৰু এই মিৰি জীয়ৰীখনেই এই দুটা চৰিত্ৰ প্ৰধানকৈ দিয়া হৈছে জংকী আৰু পানেই আৰু সমগ্ৰ উপন্যাসখন জংকী আৰু পানেই প্ৰেমৰ আধাৰতে ৰচিত আৰু জংকী আৰু পানেইৰ এই উপন্যাসখন মূলত এখন মিৰি সমাজক লৈ ৰচনা কৰা হৈছে আৰু এইখনেই মিৰি সমাজৰ বিভিন্ন ধৰণৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি তেওঁলোকৰ সমাজ ব্যৱস্থাৰপৰা আদি কৰি সাজপাৰ পিন্ধন উৰণ খাদ্যভ্যাস আদি সকলোৰ কথা দিয়া হৈছে আৰু ইয়াৰ প্ৰধান চৰিত্ৰ মিৰি মিৰিসকলৰ যিবিলাক আছে দেওবিলাকৰপৰা আদি কৰি বিভিন্ন ধৰণৰ জংকী পানেইৰ আৰু চাওদাঙৰ কথাও বিভিন্ন ধৰণে দিয়া আছে ভালদৰে আৰু তেনেদৰে কাহিনীটো আগবাঢ়ি গৈছে